অঁ অঁ কওকচোন

অঁ অঁ ইয়াত মই এতিয়া শিৱসাগৰৰ এজন বাসিন্দা হিচাপে এ এচ টি চিৰ ওচৰতে আপুনি বিভিন্ন ধৰণৰ খনমান পাব আমাৰ ইয়াৰ সেইকেইখন জনপ্ৰিয় হোটেল যেনে ধৰক সিদ্ধাৰ্থ হোটেল আৰু ব্ৰহ্মপুত্ৰ হোটেল বা বৃন্দাবন হোটেল এইকেইখনত আপুনি থাকোঁ বুলি ক'লে থাকিব পাৰিব আৰু সিদ্ধাৰ্থ হোটেলত আপুনি বিভিন্ন ধৰণৰ সুবিধা পাব যেনে ধৰক আপুনি এটা ৰুমৰ ভাড়া পাঁচশ টকাৰ পৰা একেবাৰে নিম্নতম পাঁচশ টকাৰ পৰা আপুনি পোন্ধৰশ দুহেজাৰ টকা পৰ্যন্ত আপুনি ৰুম পাব ঠিক তেনেদৰে সেই বৃন্দাবন অঁ অঁ খোৱা বোৱা সুবিধা আপুনি বহুত ধুনীয়া পাব আৰু যেনে ধৰক আমাৰ অসমীয়া থলুৱা খাদ্য ভাত তাৰপিছত আপুনি যিখিনি আমাৰ অসমীয়া থলুৱা খাদ্য যেনে ধৰক হাঁহৰ মাংস বা কুকুৰা মাংস এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া খাদ্য আপুনি পৰিৱেশন কৰিবলৈ পাব তাৰোপৰি আপুনি সেই হোটেলসমূহৰ পৰা আমাৰ শিৱসাগৰৰ ঐতিহ্য মানে পৌৰাণিক কীৰ্তিচিহ্ন যেনে ধৰক অঁ অঁ অঁ অঁ কীৰ্তি চিহ্নসমূহ যেনে অঁ ৰংঘৰ কাৰেংঘৰ অঁ শিৱসাগৰ পুখুৰী এইসমূহ সুবিধা হ'ব সুবিধা হ'ব আপুনি যিহেতু এ এচ টি চিৰ ওচৰতে অঁ অঁ অঁ অঁ হোটেলৰ পৰা আপুনি অঁ অঁ হোটেলৰ পৰা আপোনালোকে যাব পাৰিব আমাৰ শিৱসাগৰ এইখিনি পৌৰাণিক কীৰ্তিচিহ্ন আপোনালোকে সেই হোটেলত থাকিও হোটেলৰ ওচৰৰ পৰাই আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিবলৈ যাব পাৰিব আৰু হোটেলৰ সা সুবিধাসমূহ বহুত ভাল অঁ অঁ ভালেই আৰু অঁ অঁ অঁ অঁ থলুৱা থলুৱা খাদ্য সকলোখিনি পাব আপুনি বৃন্দাবন হোটেল হওক ব্ৰহ্মপুত্ৰ হোটেল হওক বা সিদ্ধাৰ্থ হোটেল সেই গোটেইকেইখনত মানে ধুনীয়া আমাৰ অসমীয়া খাদ্য তালিকা আপুনি পাব আৰু ৰুমৰ সা সুবিধাসমূহ খুব ধুনীয়া এচিযুক্ত ৰুম আছে সেইসমূহৰ এচিযুক্ত ৰুমসমূহৰ ভাড়াটো অকণমান বেছি হয় কিন্তু আপুনি নন এচি থকা ৰুমো পাব তেনেকুৱা সেই ভাড়া আপুনি একেবাৰে নিম্নতম পাঁচশ টকাৰ পৰা আপুনি পাব অঁ নাজিৰা অগ্নিনাভ মন্দিৰলৈও যাব পাৰিব অঁ বেছি নহয় অঁ অঁ অঁ এক কিলোমিটাৰ

অঁ অঁ

অঁ ঠিক আছে হ'ব